হয় সঘনাই ভ্ৰমণলৈ মই যাওঁ কাৰণ ভ্ৰমণে মানুহক মানসিক শান্তি দিয়ে মোৰ প্ৰিয় ভ্ৰমণ পৰ্যটনস্থল হৈছে মাজুলী কিয়নো মাজুলীত প্ৰাকৃতিক সৌন্দৰ্য লগতে চাৰি সত্ৰ প্ৰধান চাৰি সত্ৰৰে মাজুলীখন প্ৰধান সত্ৰ দক্ষিণ পাট গড়মূৰ কমলাবাৰী বেঙেনাআটী এই প্ৰধান সত্ৰসমূহত বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আছে যিসমূহে নেকি যিসমূহ ৰজাসমূহৰ দিনৰ পুৰণিদিনীয়া বস্তু সংৰক্ষণস্থলী বুলি ক'ব পাৰি আৰু মাজুলীক একতা মহন্তৰ ঠাই বুলি ক'ব পাৰি কাৰণ মাজুলীত সন্ত মহন্তসকলে চাৰিওফালে গুণানুকীৰ্তন কৰি থাকে ভগৱানৰ নামত গুণানুকীৰ্তন প্ৰত্যেক দিনাই কৰি থাকে এইবিলাকে মনটো মোৰ মনটো ভাল লগাই দিয়ে আৰু মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে প্ৰাকৃতিক সৌন্দৰ্য বুলি ক'লে মাজুলীৰ চাৰি কাষত নদীৰে আৱৰা এটা দ্বীপ মাজুলী মাজুলীৰ এই নদীদ্বীপ দ্বীপটোত থাকি মাজুলীৰ নদীৰ কাষলৈ গৈ নদীৰ সৌন্দৰ্য তাৰ বতাহটো খুব সঁচাই ভাল লাগে সেই মাজুলীৰ প্ৰিয় নদীৰ কাষত কাষলৈ আমি প্ৰায়ে মানসিক শান্তিৰ বাবে যাওঁ সত্ৰলৈ যাওঁ মানসিক শান্তিৰ বাবে সেৱা শুশ্ৰূষা কৰোঁ আৰু সদায়নো কিমান ভিতৰতে সোমাই পাকঘৰৰ কামকে কৰি থাকিম সেয়েহে ওলাই গৈ ভাল লাগে মনটোও মুলি লাগে ওলাই গ'লে সত্ৰসমূহলৈ গ'লে মনৰ মনৰ কথাবোৰ ভগৱানৰ ওচৰত তাত পূজাৰ থলীত আমি মূৰ দোৱাই ভাল পাওঁ মোৰ সত্ৰসমূহৰ ভিতৰত আমি প্ৰথম দক্ষিণ পাট সত্ৰৰ কথাকেই কওঁ দক্ষিণ পাট সত্ৰলৈ আমি যাওঁ বছৰেকত প্ৰায় এবাৰ যোৱাই হয় সত্ৰত দক্ষিণ পাট সত্ৰৰ তাত থকা জাদৰাই মূৰ্তি ভাগে সঁচাকৈয়ে মানুহৰ মনটো ভাল লগাই দিয়ে জাদৰাই মূৰ্তিত আমি প্ৰত্যেকবাৰে যাওঁতেই তাত ভগৱানৰ ওচৰত মূৰ দোৱাই প্ৰণাম কৰোঁ আৰু তাৰপৰা ওলাই ওচৰত থকা ফুলনি বাগিচাসমূহ আৰু তাত সংৰক্ষণ কৰি থোৱা শহাপহু জাকটো আৰু হৰিণাকেইটাই সঁচাকৈয়ে মনটো ভাল লগাই দিয়ে সিহঁতক খাবলৈ দি ভাল লাগে সিহঁতৰ খেল ধেমালিবোৰো চাই ভাল লাগে আৰু ওচৰতে থকা পুখুৰীকেইটাত কাছ মাছৰ কি উজান উঠে উমাই ওপৰত পানীৰ ওপৰত কি ঢৌ তুলি তুলি তাহাঁতে ঘূৰি ফুৰে সঁচাই চাই ভাল লাগে আৰু তাত তালৈ অহা বন বনত থকা হাঁহৰ জাকটো আৰু বগলীৰ জাকটো সঁচাকৈয়ে উৰি যোৱাৰ সময়ত চাই খুব ভাল লাগে আৰু পানীত সিহঁতে ইমান ধুনীয়াকৈ চৰি থাকে যে তাৰপৰা আহিবলৈ মন নাযায় আৰু সত্ৰৰ এই চাৰিহাতী চাৰিহাতী সত্ৰৰ ভকতসকলে তাত সদায় পুৱা গধূলি ভগৱানৰ গুণানুকীৰ্তন কৰি নাম গুণ গাই ঢোল দবা শংখ খোল আদি বজাই সত্ৰৰ পৰিৱেশটো বৰ ধুনীয়া সুন্দৰ কৰি তোলে আৰু সময়ে সময়ে উপযুক্ত সময়ে সময়ে তাত বিভিন্ন ধৰণৰ মহোৎসৱসমূহ পাতে তালৈ গৈও ভাল লাগে আৰু তাৰ পৰা আহি ক'বলৈ গ'লে চামগুৰি সত্ৰৰ কথা ক'ব পাৰি মাজুলীৰ চামগুৰি সত্ৰ বুলি ক'লে মুখাশিল্পৰ বাবে বিখ্যাত এই মুখাসমূহে মাজুলীৰ লগতে বিশ্ব দৰবাৰত মানে বিশ্ব দৰবাৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে সামগ্ৰী সত্ৰলৈ গ'লে তাত থকা ভগৱানৰ মূৰ্তি জনাৰ ওচৰত প্ৰণাম কৰি আৰু তাৰ সন্ত মহন্তসকলে বনোৱা মুখাসমূহ মুখাৰ যি সুবহু ৰূপ ভগৱানৰ মুখা ভগৱানৰ মূৰ্তি নিসিংহ মূৰ্তি গৰুদ্ৰৰ মূৰ্তি তাৰপিছত গণেশৰ মূৰ্তি হনুমানৰ মূৰ্তি আদি বিভিন্ন ধৰণৰ মূৰ্তিৰে গোটেই কোঠালিবোৰ পোৰ কৰি থৈছে আৰু সঁচাই ইমান ধুনীয়া লাগে দেখিবলৈ আৰু তালৈ গৈ আমাৰ খুব ভাল লাগে আৰু মনটো মনৰ শান্তি লাগে সত্ৰলৈ গ'লে আমাৰ মনটো প্ৰফুল্ল লাগে শান্তি লাগে তাৰপিছতে চামগুৰি সত্ৰৰ পৰা গৈ আমি বেঙেনা আটী সত্ৰত সোমাই বেঙেনা আটী সত্ৰৰ পৰিৱেশটো সঁচাকৈয়ে বহুত সুন্দৰ বেঙেনা আটী সত্ৰৰ আগৰ ৰজাদিনীয়া বস্তুসমূহ ৰজাসকলে কিনো কেনেকুৱা বস্তু ব্যৱহাৰ কৰিছিল কেনেকুৱা ধৰণৰ কাপোৰ পৰিধান কৰিছিল এইসমূহ সত্ৰসমূহত সংৰক্ষণ কৰি থোৱা হৈছে সেই সংৰক্ষণ কৰা সত্ৰৰ বস্তুসমূহ চাই সঁচাই বহুত ভাল লাগে সত্ৰৰ সত্ৰ বুলি ক'লে ভগৱানৰ পূজাৰ থল বুলি ক'ব পাৰি এই মাজুলীৰ সত্ৰসমূহ ভ্ৰমণ কৰি মাহ মাহেকে পষেকে এদিন দুদিন ওলাই গৈ ভাল লাগে কাৰণ ওলাই গ'লে মানুহৰ মানসিক শান্তি মনৰ প্ৰফুল্লতা বৃদ্ধি হয় সেই প্ৰফুল্লতাৰ বাবে মানুহ সত্ৰলৈ যায় মাজুলীৰ ওচৰত থকা নদীৰ কাষলৈ যায় তাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰাকৃতিক সৌন্দৰ্যৰ আবেলিৰ সময়টোত বতাহৰ বতাহ মাৰি থকা শীতল বতাহৰ বতাহত ফুৰিবলৈ গৰম দিনত প্ৰায় মানুহেই খোজকাঢ়ি তালৈ অহা যোৱা কৰে এই প্ৰাকৃতিক পৰিৱেশটো সঁচাই বৰ সুন্দৰ মাজুলী বুলি ক'লে একতা মহন্তৰ ঠাই বুলি ক'ব পাৰি সন্ত মহন্ত সাধুসকলে এই মাজুলীতেই বাস কৰি আছে বুলি ক'ব পাৰি মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য অফুৰন্ত